আমাৰ ওচৰে পাজৰে বহুতো পৰ্যটকস্থলী আছে সেইসমূহ চৰকাৰে গুৰুত্ব দিয়া উচিত সেইসমূহ এটা নতুন সৃষ্টিশীল কৰি যদি বনাই যদি মানুহৰ আকৰ্ষণীকভাৱে বনাই তেনেহ'লে সেইসমূহ পৰ্যটনস্থলী হৈ পৰিব তেনেকৈ বহুতো ওচৰতে আছে মায়ংখন আছে মায়ং যিহেতু যাদুৰ বাবে বিখ্যাত আছিলে বহুতে জানে মায়ঙৰ কিতাপ আছে মায়ং যাদুশৈলীৰ বাবে বহুত পুৰণা বিখ্যাত য'ত বহুতো মানুহ তাত ভাল কৰি দিয়ে বহুত মানুহ যাদু কৰে মানুহ নাইকিয়া হৈ যাব পৰা কিছুমান যাদু এতিয়াও আছে তাত গতিকে সেইসমূহ পুৰণা শৈলীবোৰ যদি নতুনকৈ সৃষ্টি দি এটা ডাঙৰ পৰ্যটনস্থলী হিচাপে ৰখা হয় গতিকে তাতটো মানুহৰ আকৰ্ষণ হ'ব ঠিক তেনেকৈ বহুতো আছে মৰিগাঁও যিখন পবিতৰা অভয়াৰণ্য সেই অভয়ৰণ্যখন যদি ভালকৈ বনাই সেইখন ভালকৈ সংৰক্ষণ কৰে পৰ্যটনৰ বাবে ভাল সুবিধা কৰি দিয়ে তাত চাব পৰা কৰি দিয়ে গতিকে সেইখনটো পৰ্যটনস্থলী হ'ব গতিকে চৰকাৰলৈ মই এইটো অনুৰোধ কৰোঁ এই আমাৰ মৰিগাঁৱত যিমান সৰু সুৰা হওক যিমান যি বস্তু আছে এই সকলোবোৰ যাতে নতুনকৈ ন ৰূপত যাতে সৃষ্টি কৰি তোলে গতিকে প্ৰাকৃতিক সৌন্দৰ্য এক গঢ় দিয়ে ধুনীয়াকে তাত যাবলৈ কৰিবলৈ পৰা গাড়ী মটৰ যাতে সুবিধা কৰি দিয়ে যাতে মানুহবিলাকে সহজে যাতে তালৈ যায় আৰু কিছুমান বিজ্ঞাপনৰ জৰিয়তে যাতে কয় যে মৰিগাঁৱত আমুকটো আছে তামুকটো আছে তেতিয়াহে মানুহবিলাকে পৰ্যটনস্থলী হৈ পৰিব গতিকে মই চৰকাৰলে এইটোৱে অনুৰোধ কৰোঁ যাতে কৰে এই সকলোবোৰ